হেল্ল' এয়া পৰিবহণ বিষয়ে সেৱা হয়নে মই মানে গোলাঘাট বেটিয়নিৰ পৰা কৈছিলোঁ যতীন বৰা মই যতীন বৰাৰ নামত আপোনালোকৰ ডিলাৰত এখন গাড়ী ক্ৰয় কৰিছিলোঁ গতিকে মই পাছবুকৰ পৰা পইচা কটা ছিষ্টেমটো কৰি থোৱা আছিলে মই সেইদিনাখন গৈছিলোঁ যদিও আপোনালোকক সুধিম বুলি পাহৰি থাকিলোঁ যে পাছবুকৰ পৰা পইচা নাকাটি অনলাইন কৰিব পৰা হ'ব নহয় গতিকে মোৰ মানে অন্য অসুবিধা নহয় মোৰ পে'মেণ্টটো যদি পাছবুকত কটা হয় মোৰ মেছেজটো মোবাইললৈ নাহে মানে আগৰ মোৰ ছিম কাৰ্ডখন বেয়া হৈ থাকিলে গতিকে এইখন নতুনকৈ ছিম কাৰ্ড উলিয়াইছোঁ সেইকাৰণে মই ভাবিছোঁ ইয়াত মেছেজটো নাহিলে আপোনালোকে পইচাটো কটা হ'ল নহ'ল সেইটো মই গম নাপাওঁ গতিকে সেয়ে ভাবিছোঁ মই নিজেই পে'মেণ্ট কৰিম আপোনালোকক অনলাইন যোগে তেতিয়া মই নিশ্চয় নিশ্চিত হৈ থাকিব পাৰিম গতিকে তাত কিবা অসুবিধা হ'ব নেকি কাৰণ মই আপোনালোকক চেকপাটত দি থৈ আহিছিলোঁ গতিকে চেক পাটখন দিয়াৰ পিছত আপোনালোকৰ তাত কিবা অসুবিধা হ'ব পাৰে সেয়ে মই আপোনালোকক কল কৰিলোঁ আৰু আৰু ভৱিষ্যতে যদি এই অসুবিধা নহয় আপোনালোকৰ ইয়াত তেতিয়াহ'লে মই অনলাইনেই পে'মেণ্ট কৰিম বুলি ভা ভাবিছোঁ